আমাৰ মানে সৰ্থেবাৰীত কাঁহ পিতালৰ বিখ্যাত গতিকে আমাৰ কাঁহ আমাৰ বাটিৰ কাম কৰে পাঁচজন লগ হৈ কৰে মানে প্ৰথম ধাতুটো গলাই লয় জুইত এই কয়লাই দি জ্বলাই লৈ পাঁচজন মানুহে দা কি বোলে হাতুৰী নিৰি এনেকৈ হাতেদি কামখিনি নিজ হাতেদি বনোৱাই কোবাই কোবাই কষ্টৰে তাৰ পাছত পাঁচজনে ভাগে ভাগে কামত লাগি যায় কোনোবাই বাটিটো ক'লাবিলাক চাফা কৰি নতুনকৈ বনায় কিছুমানে ফুল ফুল দি মতন বনায় ফুল আঁকি লয় সেই কৰি মাত্ৰ হাতে দিয়েই ফুল বনায় মাৰি আৰু কাঁহীবিলাক বনায় নিজ হাতেদি বটাবিলাক বনায় নিজ হাতেৰে আমাৰ ইয়াত বহু ধৰণৰ কাঁহ পিতলৰ সামগ্ৰী এই নিজ হাতেৰে বনায় সৰ্থেবাৰী কাঁহ পিতলৰ বিখ্যাত বাবে বহু জেগাত কাঁহ পিতলৰ আমাৰ সৰ্থেবাৰীৰ সুনাম আছে পিতলৰ জাপিবিলাক নিজ হাতেৰেই বনায় বস্তুটো মানে জুইত গলায় লৈ গলায় লৈ মাত মানে সেনেকৈ হাতুৰী দি পিটি পিটি বনায় তাৰ পাছত আৰু কাপোৰ কাপোৰ মানে কাপোৰ মো তাঁত শালত কাপোৰ বোৱা যায় কাপ সূতাটো দোকানৰ পৰা কিনি আনি ববিনত লৈ কিনে বাটি কাঢ়ি বিন বিন্ধে চালে বাচি এনেকৈ শালত তোলা হয় শালত তোলাৰ পাছত ব তোলো ব তোলাৰ পাছত মহুৰা বাতোঁ মহুৰা বতি শালখন টানো য'ত যি ভাল কৰিব লগা আছিল কৰি লওঁ ব তুলি তাৰপিছত আৰু শালখন ভৰি দি শালখন গৰকাচ ক গৰকা টানি টানি হাতেদি তাঁতখন বই থাকো তাৰ পাছত মাজে মাজে ফুলো বাচি থাকোঁ তাৰ পাছত বচা হোৱাৰ পাছত কাপোৰখন যিমানক লগি সেই কৰি থাকোঁ আৰু মানে হিচাপ কৰি যিমান মিটাৰ দিব লাগে সেই মিটাৰক লগি বৈ যোৱাৰ পিছত সেনেকৈ এখন হয় তাৰ পাছত আৰু আনখন হয় এনেকৈ আৰু কাপোৰখিনি বৈ লওঁ আৰু সেইখিনিয়েই